আমাৰ ধৰ্মটো হ'ল এক শৰণ হৰিনাম ধৰ্ম এই ধৰ্মত উদযাপন কৰা হয় বিভিন্ন উৎসৱৰ মাজেৰে এই উৎসৱসমূহ হ'ল বৰ্ষচক্ৰৰ নৱবৰ্ষৰ প্ৰথম আৰম্ভণিতে অনুষ্ঠিত কৰা হয় নৱবৰ্ষৰ সম্পূৰ্ণ বৰ্ষটো কৰিব কাৰণে প্ৰভূ ভগৱন্তৰ ওচৰত আমি শৰাই অৰ্পণ কৰোঁ আৰু লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আমি প্ৰস্তুত কৰোঁ পিঠা পনাকে ধৰি জা জলপান ইত্যাদিবিলাক থাকে আৰু লগতে আৰু বুট মগু সহ মাহ প্ৰসাদ তৈয়াৰ কৰা হয় নাৰিকল কল নাচপতি ডালিম ইত্যাদি আমি

এই উৎসৱসমূহত আমি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি অনা হয় বিশেষকৈ আমাৰ খাদ্য হ'ল বুট মগু মাহ প্ৰসাদ বুলি কোৱা হয় লগতে কল নাৰিকল নাচপতি ইত্যাদি এইয়া হ'ল আমাৰ বিশেষ খাদ্য সামগ্ৰী